ছবি অঁকাৰ প্ৰতি মোৰ আগ্ৰহ সৰুৰে পৰাই আছিল গতিকে যেতিয়াই আজৰি সময় পাইছিলোঁ তেতিয়াই মই ছবি আঁকিছিলো অৱশ্যে মই ছবি অঁকাৰ মই কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিলোঁ সেই সময়ত আমাৰ অভিভাৱকসকলেও ইমান সচেতন নাছিলে যে মোক তেনেধৰণৰ আনুষ্ঠানিক শিক্ষালয় বা বিদ্যালয়ত শিক্ষানুষ্ঠান বা বিদ্যালয়ত নামভৰ্তি কৰাই দিবলৈ গতিকে মই যিমান পাৰোঁ নিজা ধৰণেৰে চেষ্টা চলাইছিলোঁ গতিকে যি পাৰিছোঁ সেয়া মোৰ নিজা প্ৰচেষ্টাৰে ফল নিজৰ ছবিসমূহ উন্নত কৰিবলৈ যিমান পাৰোঁ সিমানেই অভ্যাস কৰিছিলোঁ বা এতিয়াও কৰি আছোঁ অৱশ্যে বৰ্তমান ইউটিউবৰ যুগত বহুতো ছবি সম্পৰ্কীয় ভিডিঅ' সহজে উপলব্ধ গতিকে তাৰ পৰাই মই মোৰ শিকিবলগীয়াখিনি আহৰণ কৰোঁ